অঁ এই মই টি ভি চেনেল এটাৰপৰা আহিছিলোঁ আপোনালোকৰ এনেই যে অঁ আপোনালোকৰ বিহু উৎসৱটো যে ইয়াত যে পাতে অঁ বিহু উৎসৱটো কেনেকৈ এনে পালন কৰে অলপমান ক'বচোন

হয় অঁ অঁ এনেই সাংস্কৃতিক সন্ধিয়া হিচাপে

অঁ ঠিক আছে ঠিক আছে